যিমানেই নহওক মানুহে চৰকাৰী চাকৰী বা ব্যক্তিগত খণ্ডৰ চাকৰি এটা বিচাৰি কামটো কৰিবলৈ বেছি আগ্ৰহ কৰে কাৰণ সেই সিহঁতি এই মাহে মাহে বা সপ্তাহে ব্যক্তিগত খণ্ডৰপৰা সপ্তাহত টকাটো পায় বা মাহে মাহেকত টকাটো পায় চৰকাৰীৰপৰাও চাকৰি এটা কৰিলেও সেইদৰে মাহেকে দৰমহাটো পায় থাকে সেইকাৰণে সিহঁতি মানুহে বেছি গুৰুত্ব দিয়ে আচলতে সেই ক্ষেত্ৰত ইমান গুৰুত্ব দিব নালাগে কাৰণ এই আমি কৃষি কৰিও কৃষি বা কৃষি কৰিও আমি চলি থাকিব পাৰোঁ কৃষি আমাৰ মন গলেই বেচিব পাৰোঁ আমাৰ বহুতো খেতি আছে বাম খেতি শালি খেতি ধান দ খেতি কুঁহিয়াৰ খেতি সময়ে সময়েতো আমি খেতিবোৰ কৰিয়েই থাকিব পাৰোঁ আৰু যিবোৰ খেতি কৰোঁ সেইবোৰ আমি সময়ে সময়ে কৰি বেচি থাকিব পাৰোঁ বেচি আমি তাৰপৰাও টকা পইচা উপাৰ্জন কৰিব পাৰোঁ সেইকাৰণে মই কিন্তু ভাবোঁ যে চৰকাৰী চাকৰীটোতকৈ কৃষি কৰি আমি টকা বেছি উপাৰ্জন কৰিব পাৰোঁ আমি সময়মতে এইটো খেতি পায়েই থাকোঁ সময়ে সময়ে কৰিয়ে থাকোঁ এই আমি ধান খেতি কৰিলোঁ কুঁহিয়াৰ খেতি কৰিলোঁ বা চাহ খেতি কৰিলোঁ আমি চাহ চাহটোতো আমি আমাৰ নমাহ মান পাওঁৱেই গতিকে ধান খেতি কৰিলোঁ কুঁহিয়াৰ খেতি কৰিলোঁ এনেকেই এই বাম খেতি কৰিলোঁ বাম খেতি আমি যি তি জিকা চিকা যেতিয়া তেনেকৈয়ে বাম খেতি কৰিও আমি বহুত টকা পইচা উপাৰ্জন কৰিব পাৰোঁ গতিকে মই সেইকাৰণে ভাবোঁ যে চৰকাৰী বা বেখণ্ড চাকৰিতকৈ কৃষি ক্ষেত্ৰটোহে মই বেছি গুৰুত্ব দিবলৈ মানুহক কওঁ ইয়াকে কৈ এতিয়া সামৰিছোঁ